এটা গীত গাওঁতে গীতটোত লক্ষ্য কৰিবলগীয়া কিছুমান কথা তাৰে ভিতৰত তাল মান সুৰ কথা গীতৰ কথা তাৰপিছত গীতৰ প্ৰকাশভংগী এই সকলোবোৰ সন্নিৱিষ্ট হৈ থাকে এইসকলোবোৰ থাকিলেহে এটা সুন্দৰ গীত উপস্থাপন কৰিব পৰা যায় আৰু এটা গীত এতিয়া গীত নহয় যেতিয়া তাত সুৰ সঠিক নহয় বা তাল গীতটোত তাল বা মান গীতটোত সমানে বৰ্তি নাথাকে তেতিয়া সি এটা সুন্দৰভাৱে গীত হিচাপে উপস্থাপন কৰিব পৰা নাযায় গীতটোৰ কথাখিনিও খুব সুন্দৰ হ'ব লাগিব যাতে গীতটোৰ প্ৰতিটো শব্দই বিভিন্ন ধৰণৰ কথা প্ৰকাশ কৰিব পাৰে গীতটোৰ সম্পূৰ্ণ কথাখিনিয়ে মানুহৰ মনত কেনেদৰে সাঁচ পেলায় মানুহে যাতে ধৰিব পাৰে যে এইটো কেনেকুৱা ধৰণৰ গীত বা এটা প্ৰফুল্ল প্ৰফুল্লিত গীত বা এটা বিষাদৰ গীত বা এটা স্বতন্ত্ৰতাৰ গীত এনেকুৱা ধৰণে মানুহে মন কৰিব লাগিব মানুহে গীতটো শুনিয়েই এইটো উপলব্ধি কৰিব পাৰিব লাগিব যে গীতটো গীতটোৰ তাল মান কেনেকুৱা গীতটোৰ সুৰ কেনেকুৱা গীতটোৰ লয় কেনেকুৱা বা গীতটো কিমান খৰ বা কিমান লাহে লাহে গীতটো গৈছে এনেকৈ মই এইখিনি অৱলম্বন কৰোঁ যে গীতটোত সঠিক সুৰ সঠিক তাল মান সঠিক লয় আৰু সঠিক প্ৰকাশভংগী থাকিব লাগিব গীতটোৰ কথাখিনিওটো মই সম্পূৰ্ণৰূপে মই মোৰ সৃষ্টিশীলতা খিনি মই দিবলৈ যত্ন কৰোঁ গতিকে এনেকৈ মই মোৰ গায়কীত মই এইখিনি কথা সন্নিৱিষ্ট কৰোঁ